মই পৰিয়াল আৰু বন্ধু বৰ্গৰ সৈতে চন্দ্ৰপুৰত পিকনিক গৈ ভালপাওঁ এই চন্দ্ৰপুৰত তাত ভাল ভাল গছ গছনি আছে আপোনাৰ তোমাৰ ব্ৰহ্মপুত্ৰৰ কিনাৰৰ বালি আছে আৰু তাত ধুনীয়া ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা আহি থাকে গতিকে ইভি গধূলি টাইমত তাত গছ গছ এডালৰ ওচৰত বহি ব্ৰহ্মপুত্ৰৰ বালিত বহি ব্ৰহ্মপুত্ৰটো চাই তাৰ সূৰ্য অস্তটো চাই এনেকুৱা মানে এটা নান্দনিক দৃশ্য এটা দেখা যায় গতিকে তাত গৈ মই দিনটো তাত গৈ পিকনিক কৰি বা চাহ ভাত তাত খাই সেই দৃশ্যটো উপভোগ কৰি মই অতিকৈ সুখীত সুখী হওঁ তাৰকাৰণে মই পিকনিক খাবলৈ বা এনেই এনজয় কৰিবলৈ গ'লে পৰিয়াল বা বন্ধু বৰ্গৰ লগত তাত গৈ ভালপাওঁ তাৰোপৰিও তাৰে ওচৰৰ পবিতৰা আছে তাত আমাৰ এশিঙিয়া গঁড় আছে গঁড়বিলাক চাই ভাল লাগে যিহেতু মই এনিমেল লাভাৰ বুলি ক'ব পাৰোঁ নিজকে এইখিনিয়ে